পাহাৰ বগুৱা ভ্ৰমণ বুলি ক'লে মই আজিলৈকে ট্ৰেকিং কৰা নাই কিন্তু নিজৰ ব্যক্তিগত গাড়ীত আপোনাৰ আমাৰ ধেমাজিৰ ওচৰতে থকা অৰুণাচলৰ বিভিন্ন ঠাইত গৈছোঁ যেনে পাছিঘাট ৰয়িং পৰশুৰাম কুণ্ড ইটানগৰ সেইবোৰ ঠাইলৈ গৈছোঁ তাত কি হয় ভয়টো অলপ অলপ লাগে যেতিয়া আমি পাছিঘাটত গৈ আছিলোঁ পাহাৰৰ ওপৰেদি গাড়ীখন গৈ থাকোঁতে যেতিয়া আমি তললৈ চাওঁ তেতিয়া নৈ বৈ থাকে এনেইতো প্ৰথম প্ৰাকৃতিক দৃশ্যটো চাই ভালেই লাগে খালি কি হয় যেতিয়া আমি গাড়ীৰ পৰা তললৈ চাই যাওঁ তেতিয়া নামনি যিটো সমতল ঠাই বা নৈয়ে হওক বহুত তলত থকা নিচিনা লাগে তেতিয়া অলপ ভয় ভয় অনুভৱ হয় আৰু এতিয়া আপোনাৰ কি হ'ল পাছিঘাটৰ এতিয়া যিটো নেচনেল হাইৱে হয় হাইৱেটো বহুত ধুনীয়া পথ ধুনীয়া মসৃণ পথ বুলিয়ে ক'ব পাৰি বহুত চাফ চিকুণ হয় তাত আমাৰ আমাৰ নিজৰ জিলাখনৰ নিচিনা নহয় আপুনি তাত এটা গ'লে ভাল বস্তু পাব যে তাত কি হয় য'ত ত'ত লেতেৰা বস্তুবিলাক পৰি নাথাকে মানুহৰ জনবসতি খুব কম তালৈ গৈ মই ভালেই পালোঁ পৰশুৰাম কুণ্ডলৈ যাওঁতেও তেনেকুৱাই ভাল পালোঁ জেগাটো কিন্তু যেতিয়া মই এইবছৰ এইবছৰতেই ছামাৰ ভেকেশ্যন চলি থকাৰ সময়ত ধৰি লওক জুন জুলাই মানত মই হেৰি গৈছিলোঁ ইটানগৰ গৈছিলোঁ ইটানগৰ আমি গহপুৰ হৈ পিনে গৈছিলোঁ গহপুৰ হৈ পিনে যাওঁতে আমাৰ ৰাস্তাটো খুব ধুনীয়া আছিলে গৈ ভালে লাগিলে কিন্তু ইটানগৰ টাউনৰ সোঁমাজত ৰাস্তাটো যি পকা ৰাস্তা যিবিলাক পকা হয় শিল আৰু শিল আৰু আলকতৰাৰ এটা মিশ্ৰণ দি ওপৰত যিটো প্ৰলেপ দিয়া হয় সেই প্ৰলেপটো এৰি গৈছে মাজে মাজে গাঁত হৈ গৈছে আৰু যিহেতু ইটানগৰখন অৰুণাচলৰ ৰাজধানী চহৰ হয় তাত মানুহৰ সমাগমো বহুত বেছি গাড়ী মটৰো বেছি তেতিয়া অলপ যাতায়াতৰ অসুবিধা হয় ইটানগৰ মেইন টাউনখন পাৰ হওঁতে আমাৰ বহুত সময় লাগি গৈছিল পোন্ধৰ দহ মিনিটৰ ৰাস্তা এক ঘণ্টা প্ৰায় আপোনাৰ এক ঘণ্টামান সময় সময় লাগি গৈছিল তাত বহুত সময়ে সময়ে যাম হৈ থাকে সেইডোখৰ তেনেকৈ গ'ল তাৰপিছত আপোনাৰ ইটানগৰৰ পৰা বান্দৰদেৱা হৈ পিনে যেতিয়া আমি ঘৰলৈ আহিছিলোঁ তেতিয়া বান্দৰদেৱা আৰু ইটানগৰ পাহাৰৰ মাজৰ যিটো ৰাস্তা সেই ৰাস্তাটো বহুত ঠেক আছিলে বহুত ঠেক হয় আৰু যথেষ্ট ওখ হয় পাহাৰৰ ওখ ঠাইত হাইৱেটো আছে তেতিয়া কি হৈছিলে আপোনাৰ তাতো সেই একেই গতিয়ে ৰাস্তাৰ মাজে মাজে পকাৰ পিট্চবিলাক এৰি গৈছিলে দ দ গাঁত হৈছিলে আৰু এটা কি হয় দুখন গাড়ী ক্ৰছ কৰিব চব জাগাত দুখন গাড়ী ক্ৰছ কৰিব নোৱাৰে মুখামুখিকৈ যদি দুখন গাড়ী আহি থাকে এখনে অলপ ব্ৰেক মাৰি পাছলৈ যাবগৈ লাগে তেতিয়াহে কোনোবা এখনে সেই জেগাটো বিপৰীত দিশৰ পৰা অহা গাড়ীখন পাৰ হৈ যাব পাৰে আৰু মাজে মাজে ইমান ঠেক জেগাইদি যাব লাগে কাষতে ৰাস্তাটোৰ সোঁমাজত আধা আপোনাৰ গাঁত আধাতহে গাড়ীখন চলে তেতিয়া এনেকুৱা হয় ড্ৰাইভাৰ যদি অলপ অন্যমনস্ক হৈ যায় ন তেতিয়াহ'লে দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনাটো বহুত থাকে আৰু তাত দুৰ্ঘটনা হোৱা মানেই কেনেবাকৈ যদি পাহাৰৰ ওপৰৰ পৰা তলত পৰিব লগা হয় তেতিয়াহ'লেতো আপোনাৰ গাড়ীয়ে হওক মানুহেই হওক তেওঁৰ অৱস্থা কি হ'ব সেইটোতো চবেই জানেই সেইটো তেতিয়া আমি যেতিয়া ঘূৰি আহিছিলোঁ বান্দৰদোৱা হয় তেতিয়া অলপ ভয় ভয় লাগিছিল আৰু তাত এটা কথাই শিকিলোঁ যে অৰুণাচল আপোনাৰ জেগাটো বহুত চাফ চিকুণ হয় আমাৰ নিচিনা নহয় য'তে ত'তে প্লাষ্টিক নেপেলায় খুব প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়া শান্ত হয় ইটানগৰ আপোনাৰ মেইন টাউনখনতহে আপোনাৰ ইমান জনসমাগম হয় কিন্তু যেতিয়া আপুনি টাউনৰ পৰা আঁতৰি ধৰি লওক ধেমাজিৰ মুখে আহি থাকিব বা লখিমপুৰৰ অভিমুখে আহি থাকিব তেতিয়া তাত আপোনাৰ কি জন জনসংখ্যা বহুত কম হয় আৰু তাত যথেষ্ট গছ গছনি আছে ধুনীয়া আৰু ভাল লাগে মনটো মুকলি মুকলি লাগে বহুত ভাল লাগে আৰু আপোনাৰ দোকানবিলাকৰ সন্মুখত মই এটাই বস্তু দেখিলোঁ যে সিহঁতৰ ডাষ্টবিন চব দোকানতে আছে দোকানৰ সন্মুখতে থাকে কোনো প্লাষ্টিকৰ পেকেটেই হওক বা আৰু কিবা ফল মূল খোৱা যিবিলাক আমি ধৰি লওক কল আমি খালোঁ কল খাই বাকলি আমি এতিয়া ধেমাজিত য'তে ত'তে পেলাই দিওঁ তেখেতলোকে সেই বস্তুটো য'তে ত'তে নেপেলায় ডাষ্টবিন আছে তাত হে তাত হে ৰাখে আৰু আমাৰ ইয়াত আৰু এটা দেখা যায় যিহেতু আমাৰ জিলাখন সমতল ভূমিত আছে খুব অভাৰটেক কৰিব বিচাৰে ইখন গাড়ীয়ে সিখন গাড়ীক পাছ পেলাই কোনে কিমান স্পিড যাব পাৰে তেনেকুৱা নিচিনা এটা প্ৰতিযোগিতা হোৱা নিচিনা লাগে যেতিয়া আমি হাইৱেত যাওঁ কিন্তু আপোনাৰ পাহাৰীয়া জেগাবিলাকত সেইটো এটা শৃংখলাবদ্ধভাৱে গাড়ী মটৰবিলাক অহা যোৱা কৰি থাকে ইখনে সিখনৰ পাছত কোনেও কাকো অভাৰটেক কৰিব নিবিচাৰে সেই প্ৰতিযোগিতাটো পাহাৰীয়া জেগাত গ'লে নাই যেন অনুভৱ হয় এতিয়া তাতকৈ মোৰ যথেষ্ট ভয় অলপ দূৰ হৈছে কাৰণ মোৰ ওখ জেগাত উঠিলে আগতে ভয় লাগে কিন্তু এতিয়া ইটা অৰুণাচলৰ কেবাখনো ডিষ্ট্ৰিক্ট যোৱাৰ পৰা মোৰ সেই ওখ জে ওখ জেগাত উঠিলে মানে যিটো ভয় অনুভৱ হয় সেই ভয়টো এতিয়া যথেষ্ট কমিছে বাকী পাহাৰীয়া জাগাটো সমতল ভূমিত থকা মানুহে পাহাৰীয়া জেগা এনেও ভাল পায় মই অৰুণাচলৰ যিকোনো ঠায়ে বহুত ভাল পাওঁ সম্পূৰ্ণভাৱে যেতিয়া ফুৰিবলৈ যাওঁ সম্পূৰ্ণভাৱে উপভোগ কৰি আহোঁ